কালি চাৰ্জাৰডাল আনিছিলো ইমান ভাল প্ৰথমতে মোৰ ফোনটো চাৰ্জ দিলো চাৰ্জৰ ফুল চাৰ্জ হোৱাৰ পিছতো চাৰ্জাৰডাল গৰম হোৱা নাই তাৰপিছত আৰু এটা ফোন আছিলে সেইটোতো চাৰ্জ দিলো সেইটো চাৰ্জ দিও ফুল চাৰ্জ হোৱাৰ পিছতো চাৰ্জাৰডাল গৰম নহ'ল এই দোকানখন বৰ ভাল চাৰ্জাৰ ৰাখিছে দেই